উত্তৰ ভাৰতীয় দক্ষিণ ভাৰতীয় বুলি ক'লে আচলতে মই যিহেতুকে অসমীয়া অসমীয়া হিচাপে অসমীয়া খাদ্য় ৰান্ধিবলৈ ভাল পাওঁ আৰু কিয় বেয়া পায় বুলি ক'লে মানে যিহেতুকে মচলাৰ আমাৰ অসমীয়া খাদ্য়ত মচলাৰ হেৰিটো খুব কম সেইকাৰণে যিবিলাক মচলা থকা খাদ্য় সেইবিলাক মই ৰান্ধিবলৈ অকণমান দিগদাৰ পাওঁ অসমীয়া মানুহে খাদ্য়ত মচলা অলপ কম পৰিমাণে দিয়া হয় সেইকাৰণে মই অসমীয়া খাদ্য় ৰান্ধিবলে খুব ভাল পাওঁ যিহেতুকে ইজিও হয় আমাৰ খাদ্য়বিলাক ৰান্ধিবলৈ আৰু যিখিনি নেচাৰেল হয় সেইখিনি ধৰি লওক যিখিনি আমাৰ প্ৰাকৃতিকভাৱে যিখিনি বস্তু আমি পাওঁ সেইখিনিক আমি ৰান্ধিবলৈ ভাল পাওঁ আৰু সহজতে পোৱাও হয় ধৰি লওক মাটি দাইলখিনি আমি ঘৰুৱাভাৱে বনাবলৈ খুব সহজ হয় আৰু যিবিলাক আমাৰ বন পাচলি হয় মানিমুনি ভেদাইলতা নৰসিংহ সেইবিলাক পাত আমি ধৰি লওক সহজতে আমি পাওঁ সেইকাৰণে আমি নৰসিংহ মাছৰ লগত বনাই কচু ঠুৰি মাছৰ লগত বনাই সেইবিলাক নৰসিংহ মানিমুনি আচলতে আমাৰ স্বাস্থ্য়ৰ কাৰণে বহুত উপকাৰী হয় তাত ধৰক কোনো ধৰণৰ মচলা আদা নহৰু কাৰণে নহৰুকণে আমাৰ অসমীয়া সমাজৰ খাদ্য়ৰ বাবে ভাল হয় সুবিধা হয় সেইকাৰণে আদা নহৰু মানিমুনি ভেদাইলতা সেইবিলাকৰ আচলতে সোৱাদটোৱেই অতুলনীয় হয় আমাৰ অসমীয়া সমাজৰ খাদ্য়বিলাকৰ সোৱাদটোৱেই বহুত সুন্দৰ হয় সেইকাৰণে আমি অসমীয়া সমাজৰ খাদ্য়খিনি ৰান্ধিবলৈ খুব সু সহজ পাওঁ সুবিধাও পাওঁ আৰু খাইয়ো ভাল লাগে যিহেতু সেই সেইকাৰণে মই অসমীয়া হিচাপে অসমীয়া খাদ্য়খিনিকে বনাবলৈ ভাল পাওঁ সহজ পাওঁ আৰু সুবিধাও পাওঁ খাবলৈও সুন্দৰ হয়